আমাৰ ঘৰত হাঁহ কুকুৰা পোহা হয় তাৰপৰা আমাৰ লোকেল কুকুৰা বিকা হয় তাৰপৰা হাঁহ বিকা হয় তাৰপৰা ছাগলী বিকা হয় তাৰপৰা লোকেল কুকুৰা বিকা হয় তেনেকৈ বহু ক্ষেত্ৰত ঘৰৰ কামত ব্যৱহাৰ কৰা হয় বয় বস্তু ল'বপৰা যায় তাৰপৰা মানুহজনৰ মানুহজনৰো সহায় হয় ঘৰৰ কামত ব্যৱহাৰ কৰিবপৰা যায় যেনে ঘৰৰ বয় বস্তু ল'বপৰা যায় তাৰপৰা হেৰি যেনে টিংপাত ল'ব পাৰি যেনে ঘৰ বস্তু বিচনা কাপোৰ কানি চেন্দেল কাপোৰ কানি পাত ধৰি চব ল'বপৰা যায় ল'বপৰা যায় তাৰপৰা তাৰপৰা হাঁহ কুকুৰা কুকুৰা আছে কুকুৰা এতিয়া কেইবাপ্ৰকাৰৰ আছে তেনেকৈ লোকেল চালানী বুলিও থাকে লোকেল লোকেল পুহিবলৈ লোকেল পুহি চালানী পুহিবলৈ বাৰু চালানী দিবলৈ চালানী কুকুৰাক দিবলৈ দানা কিনি আনিবলৈ কিনি আনিবলৈ কিনি আনিব পাৰি খালী ঘৰৰপৰা অসুবিধা হয় যাবলৈ যেনেকৈ কেতিয়াবা মানুহজনেও আনি দিয়ে তথাপিও কেতিয়াবা অসুবিধা হয় তথাপিও বেটেৰী ৰিক্সাত গৈ আনিবপৰা যায় আৰু ঘৰৰ লোকেল কুকুৰাক ঘৰৰে ধান চাউল এনেকৈ দিবপৰা যায় ধান চাউল দিবপৰা যায় তাৰপৰা

ছাগলী ছাগলীক তেনেকৈ গছপাতৰপৰা ধৰি সকলো দিবপৰা যায় কিনি আনিও খুৱাবপৰা যায় মানুহজনৰ ঘৰৰ কামৰ সকলো ব্যৱহাৰ কৰিবপৰা যায় হাঁহ কুকুৰা লোকেল চালানী সকলোৱে থাকে বহুত কেইবিধৰ থাকে যেনে লোকেলটো পুহিবলৈ কষ্ট হয় তাৰপৰা তথাপিও চালানী চালানীক খুৱাবলৈ আনিবলৈলগীয়া হয় বেলেগ চালানীয়ে যেনে হেৰি নেখাই নহয় বস্তু কিনি আনিবলগীয়া হয় দানা তেনেকৈ মানুহজনেও কেতিয়াবা আনি দিয়ে নহ'লে মই হ'লেও কেতিয়াবা বেটেৰী ৰিক্সাত আনিবলগীয়া হয় তাৰপৰা কণী কণী ঘৰতো খাবপৰা যায় তাৰপৰা বিকিবপৰা যায় সেনেকৈ হাঁহ কুকুৰা বিকি কেতিয়াবা আমি বিকোঁ তাৰপৰা কেতিয়াবা মুঠকৈ বিকিলে সৰহকৈ পইচা পাওঁ কম হেৰিকৈ বিকিলে কমকৈ বিকিলে কম কমকৈ পইচা পাওঁ যেনে সৰহকৈ বিকিলে ঘৰৰ কামত ডাঙৰ যি টি ল'বপৰা যায় ঘৰৰ কাম বয় বস্তু ল'বপৰা যায় যেনেকৈ সৰহকৈ বিকিলে হেৰি ঘৰৰ কাম বিচনা পাতি শ্ব'কেছ ঘৰৰ বস্তু ল'বপৰা যায় কাপোৰ মানুহজনৰো বহুতকণ সহায় হয় ঘৰৰ কামৰ যেনে টিংপাতৰপৰা ধৰি আদি চব লোৱা হয় ল'বপৰা যায় ল'বপৰা যায় টিংপাত তাৰপৰা চেণ্ডেল আকৌ ছোৱালীকো পঢ়া শুনাৰ ক্ষেত্ৰত সহায় হয় ল'ৰা ছোৱালীও কেতিয়াবা ঘৰৰ বয় বস্তু অনা নিয়াত বহুতখিনি সহায় হয় তাৰপৰা আহে ঘৰৰ কাম কৰিবলৈ সুবিধা হয় যেনে ঘৰৰ বস্তুবোৰ থাকিলে হাঁহ হাঁহ কুকুৰা বিকি বহুতখিনি তৎ পোৱা যায় ঘৰৰ বয় বস্তু লোৱা আনিবলৈ যেনে হাঁহ এতিয়া আছে মাঘৰ বিহুত এতিয়া বিকিলে পইচা পোৱা যাব ঘৰৰ কামত মানুহজনৰ বিশেষকৈ সহায় হয় মানুহজনৰ কিবা এটা লৈ দিবপৰা হয় ঘৰৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিবলৈ পৰা যায় মানুহকো কেতিয়াবা সেয়া বিকীয়ে সহায় কৰিবপৰা যায় তাৰপৰা সিহঁতক ধুনীয়াকৈ বস্তা পাৰি ধুনীয়াকৈ ৰ'দত দি বস্তা পাৰি দিওঁ ধুনীয়াকৈ তাৰপৰা তাৰপৰা ধুনীয়াকৈ ৰাতিপুৱাই সাৰা পচা কৰি ধুনীয়াকৈ চফা কৰি দিওঁ সদায় বস্তা ৰ'দত দি ধুনীয়াকৈ শুকাই মেলি সদায় বন্ধা হয় তাৰপৰা দানা তিনি টাইম দিয়া হয় ৰাতিপুৱা দুপৰীয়া গধূলি দিয়া হয় তাকে আৰু হেৰি কুকুৰা কুকুৰা হাঁহ পুহিবলৈও সময় লাগে তথাপিও বস্তু বস্তু ঘৰৰ কামত পইচা সহায় হয় ঘৰৰ মানুহজনক ঘৰৰ কেতিয়াবা টিংপাতৰপৰা ধৰি কাপোৰ কানি সকলো ল'বপৰা যায় হাঁহ কুকুৰা বিক্ৰী কৰি ছাগলী বিক্ৰী কৰিও এনেকৈ পোৱা যায় পইচা বয় বস্তু কিবাকিবি ল'বপৰা যায় ঘৰৰ যেনেকৈ কাপোৰ কানি বা ছোৱালীকো কিবা ঘৰত ল'বপৰা যায় কেতিয়াবা বিয়া সকাম হয় হেৰি ওলালে যেনেকৈ হাঁহ কুকুৰা বিকি হ'লেও পইচা হাতত পইচা পাতি নাথাকিলে দিবপৰা যায় হাঁহ কুকুৰা বিকি বহুতখিনি কামত সহায় হয় ঘৰৰ ঘৰৰ বয় বস্তু থাকিলে কুকুৰা হাঁহ থাকিলে ঘৰত বহুতখিনি কামত সহায় হয়